হেল্ল' অঁ এই এইখন বাৰু চাবিত্ৰী ৰুপৈৰ দোকানত লাগিছে নেকি মই মানে এই জপৰা গাঁৱৰ মহনাঘাটৰপৰা কৈছিলোঁ মোৰ মানে এইখন সৰুকৈ আৰু সৰু বিয়া এখন আছে এইবোৰ মানে শাক পাচলি অলপ প্ৰয়োজন হৈছিলে মোৰ আলু লাগিছিলে পোন্ধৰ কেজিমান আৰু বীন লাগিছিলে হয় হয় মোক আলু লাগিছিলে পোন্ধৰ কেজিমান আৰু বীন পাঁচ কেজিমান তাৰপিছত বডি তিনি কেজিমান আৰু কি মিলাওঁ ৰঙালাও ৰঙালাও সাত কেজিমান লাগে আকৌ অঁ জলকীয়া লাগিব দুই কে জি আদা আদা এক কে জি হ'লেই হ'ব আৰু পিয়াঁজ লাগিব তোমাৰ চাৰি কেজিমান নহৰু আধা কে জি আৰু ধনীয়া দহ মুঠিমান হলেই হব অঁ অঁ মানে মোক খালি চবজিখিনি একদম ফ্ৰেছ দিব দিবা হাঁ মোক কাইলৈ লাগিছিলে কাইলে অঁ মৰ্ণিং মানে দহটামান বজাৰ ভিতৰত পালেই হব অঁ মোৰ মানে দিবলৈ আনিবলৈ মানে মানুহ খুব কম মানে সকলো দিশ এতিয়া মোৰ যিকেইজন মানে ঘৰৰ মানুহ আছে তেওঁলোক ব্যস্ত হৈ থাকে গতিকে আপোনালোকৰ যদি কোনোবা মানে ডেলিভাৰী মানুহ আছে দি যাবহি পাৰিব নেকি অঁ অঁ হ'ব অঁ অঁ অঁ ঠিক আছে আৰু পে'মেণ্টটো আপোনাক মানে গুগুল পে' কৰি দিব লাগিবনে কেছ দিলে হ'ব অঁ মই ল'ৰাজন অঁ মই তেখেতৰ হাততে দি পঠিয়াম কেছকে দি পঠিয়াম হ'ব অঁ হ'ব থেংক ইউ অঁ